মাছ ধৰাৰ বিষয়ে মানে কি আজিকালিটো প্ৰায় মানুহে ধৰক মাছ ধৰে বা মাছ ধৰিবলৈ কি কি লাগে বা কেনেকুৱা কি সেইটোটো জানেই কিন্তু কিছুমান ধৰক মানুহ দেখিছোঁ যে ধৰি লওঁক জু চাবলৈ গৈছে জু চাবলৈ যাওঁতে কিছুমানে ধৰি লওঁক মোবাইলৰ ফ্লাছটো মাৰি লয় বা বহুত মোবাইলৰ ফ্লাছটো মাৰোতে অকণমান জাগাতহে পোহৰটো পৰিব তেনেকেটো মাছটো ধৰিব নোৱাৰে বা বহুত ডাঙৰ টৰ্চ আনিব মানে বহুত জাগাত পোহৰ পৰি যোৱাকে তেনেকে হ'লে মাছটো অলপ ভয় খাই আঁতৰি যায় আৰু বিশেষকে তেনেকে কৰিব নালাগে আৰু কিছুমান এতিয়া ধৰক চাই আছোঁ যে মাছ জু চাবলৈ মাছ আহি গ'ল পিন্ধি যায় ত' পিন্ধি যাওঁতে মাছটো ধৰিব যাওঁতে মাত দিয়ে তেনেকে হ'লে মাছটো ধৰক আতৰলৈ গুচি যায় বা মাছটো ভয় খায় তেনেকে মানে পিন্ধি বা হেৰি কৰি যাব নালাগে আৰু ধৰক বহুত মানে জলদা জলদি হিচাপত কথাটো হেৰি কৰে খুচ দিয়ে মানে মাছ ধৰিব যাওঁতে অলপ স্পীড যোৱা তেনেকে হেৰি কৰিব বিচাৰে তেনেকে কৰিলেওঁ পানীখিনি বা লৰি মাছটোয়ে বা গম পায় বা আতৰি গুচি যায় তেনেকুৱা কৰিব নালাগে আকৌ কিছুমান জাগাত দেখিছোঁ কাৰোবাৰ ঘৰৰ পুখুৰীত বা ফিছাৰীত মাছ মধৰিছে মানে পানীটো অলপ কম আছে ধৰক মাছটো ধৰিছে ত' তাত মানে মানুহবোৰ জোম খাই লৈ তেনেকে মাছ পুখুৰীটোত হাতে খেপিয়াই মাছ ধৰিব যায় তেনেকেটো ধৰক মাছ পালেও ইমান তেনেকে মানে মাছ পোৱা নাযায় ত' যদি পুখুৰীৰ পৰা পানীটো অলপ সিচি লয় বা মাজতে ভেটা এটা দি যদি পানীটো ইফালে দি লয় তেতিয়া মাছটো ধৰাতো সুবিধা হয় বা মানুহখিনিও কষ্ট কম হয় আকৌ মানুহখিনিৰ কষ্ট কম হ'লে মাছটোও বেছি পায় তেনেকে মানে ধৰক অলপ মাছটো তেনেকে ধৰিব পাৰে বিশেষ বেলেগটো আজিকালি ধৰক প্ৰায় মানুহে মাছ ধৰে বা হেৰি কৰে ত' তেনেকে বিশেষ হেৰি নাজানোঁ মানে নাথাকে সেইকেইটাই দেখিছোঁ মানুহৰ মানে জুৰ চাব যাওঁতে যোৱা বা কিবা কিবি এনেকেই বিশেষ তেনেকে মানে হেৰি কৰিব নালাগে